অসমত যাত্ৰা কৰাৰ সময়ত ভ্ৰমণকাৰীসকলে সচেতন হ'বলগীয়া কিছুমান কথাৰ বিষয়ে মই এতিয়া ক'ম যে প্ৰথম যেতিয়া আমি ৰে'লত আহোঁ ৰে'লত আহিলে সকলো মানুহে সাৱধান হ'ব লাগে এটা কথাই যে ৰাতি শোৱাৰ সময়ত ওচৰত কোন কোন মানুহ বহিছে আৰু তেওঁ নিজৰ আন লগত লৈ থোৱা বেগখিনি ভালকৈ থৈছে নাই নিজৰ মোবাইল ফোনটো নিজৰ পাৰ্ছটো ভালকৈ ৰাখিছে নাই সকলো সমূহ চাব লাগে যাতে কাষত কোনোবা যদি বেলেগ মানুহ বেয়া মানুহ বহি থাকিব পাৰে ন সেই মানুহখিনিয়ে যাতে কোনো অপকাৰ নকৰে তেওঁ শোৱা সময়খিনিত নতুবা আৰু লগত লগত বহি থকা সময়খিনি মানুহজনৰ লগত অলপ কথাও পাতি চাব লাগে যে তেতিয়া মানুহজন অলপ চিনি পোৱাত সহায় হয় যে কোন মানুহ কেনেকুৱা কোনো আমি চিনি নাপাও ন অচিনাকি ঠাই মানুহ এতিয়া বাহিৰত বহুত বহুত দেশৰ বাহিৰৰ পৰা মানুহ ফুৰিবলৈ আহে অসমত আহি পিনি থাকি যায় কিবা হয় কিবা হয় সেইকাৰণে মানুহৰ কিছুমান কথা জনা জানিব লাগে যে ট্ৰেইনত আহিলে বহুত সাৱধান হ'ব লাগে যোনতোন মানুহ থাকে বহি থাকে কোন কেনেকুৱা আমি চিনি নাপাওঁ এদিনীয়া মানুহ আমি শোৱা সময়কণত ভালকৈ যাতে বস্তুখিনি ৰাখিব লাগে যাতে কোনো আপুনি শুই থকা সময়খিনি আপোনাৰ বেগটো বা পাৰ্চটো বা মোবাইলটো যাতে কোনো চুৰ কৰিব নিব নোৱাৰে সেই সময়খিনি আপুনি সচেতন হ'ব লাগে তাৰপৰা বাছত অহাৰ সময়ত বাছত যোনখিনি মানুহ আহে সেই মানুহখিনি কথা ক'ব বিচাৰিছোঁ বাছত যেতিয়া উঠে আপুনি প্ৰথম চাব লাগিব যে ড্ৰাইভাৰজনে মদ ভাং চাং কিবা বেয়া বস্তু খাই আছেনি তেওঁ মানুহজন সুস্থ হয়নে তেওঁ ব্যৱহাৰ পাতি চাব লাগে তেওঁ ভালেই আছেনে বা গোটেই কথাখিনি লক্ষ্য কৰি বাছত ভালকৈ বহিব লাগে চাই মেলি চব চোৱা চিতা কৰি বহিব লাগে আৰু বাহিৰলৈ মোৰ চুৰ উলিয়াই বেছিকৈ যাব নালাগে যাতে কাষ যে যান বাহনৰ যান বাহনো আহি থাকে আপোনাৰ হাতখন উলিয়াই থলে বা কিবা এটা হ'লে সেইখিনি আপোনাৰ কাৰণে আ দিগদাৰ হ'ব পাৰে কাৰোবাৰ তেনেকৈ বহুত এক্সিডেণ্ট হৈছে বা আপুনি পিন্ধা কাপোৰযোৰ ভালকৈ লৈছে নাই কিবা এটা হাত কেঁচুৱা ল'ৰা ছোৱালীৰ লগত গৈছে তাতে কিজানি বাহিৰলে কিবা হাত উলিয়াইছেনি মূৰটো উলিয়াই আছেনি সেইবিলাক কথা লক্ষ্য কৰিব লাগে মেইন কথা হৈছে চালকজনে ভালকৈ আছেনে নে তেওঁ কিবা বেয়া বস্তু খাই মেলি আছে সেইটো চাব লাগে সেইটো হৈছে বাছৰ কথা বাছত আপুনি আৰু এটা কথা লক্ষ্য কৰিব লাগে যাতে আপুনি বহু বেগ চেকখিনি ভালকে ৰাখিছে নাই আপোনাৰ ওচৰত ভালকৈ থৈছে নাই সেইখিনিও চাব লাগে আৰু তাৰপিছত হৈছে বাইকৰ কথা কওঁ বাইকৰ বাইকত আমি যেতিয়া যোৱা হয় আমাৰ অসমৰ ৰাস্তা পদূলিবিলাক বৰ এটা ঠিক নহয় সেইকাৰণে আমি বাইকত গ'লে আমি নিজৰো চেফটি হয় সেইটো আৰু পুলিচে চালান কাটে সেইটো কথা চবে জানেই বাৰু হেলমেট পৰিধান নকৰিলে দুয়োজন ব্যক্তিয়ে সেইকাৰণে পৰাপক্ষত হেলমেটটো পিন্ধি যাব লাগে দুয়োজনেই যে ৰাস্তা পদূলি ভাল নহয় কেতিয়াও আপুনি ভালকে যাবও পাৰে আপোনাৰ কাষত যোৱা মানুহজনে হয়তো বেয়াকৈও চলাইছে কিজানি তাৰ ক্ষেত্ৰত আপোনাৰ এক্সিডেণ্ট হ'ল হেলমেটে বহুতখিনি আপোনাক বচাই ৰাখে সেইটো কাৰণে বাইকত ভালকৈ যাব লাগে আৰু গাড়ীখনত গ'লে গাড়ীখনত যোৱা মানুহখিনিৰ কাৰণে কওঁ গাড়ীখনত গ'লে এক নম্বৰ হৈছে ছিট বেল্ট বান্ধিবই লাগিব ভালকৈ যাব লাগিব আৰু যাৰ লগত গৈছে মানুহজনে ভালকৈ গাড়ী চাড়ী চলাইছে নাই সেইটো চাব লাগিব তেওঁ ভাল হয়নে নহয় সেইটো চাব লাগিব ড্ৰাইভাৰজন কিবা বেয়া বস্তু খাইছে নি সেইটোও লক্ষ্য কৰিব লাগিব আপুনি কাৰণ বাহিৰৰ পৰা আহিছে অসমত ফুৰিব আহিছে আপুনি নাজানে ন সেইখিনি কথা লক্ষ্য কৰিব লাগিব মেইন ছিট বেল্ট বান্ধি ল'ব লগাই ল'বই লাগিব মানুহজনে তাৰপাছত আৰু কি ক'ম আৰু হৈছে পাহাৰীয়া ঠাইবিলাকক কিছুমান মানুহ এতিয়া ফুৰিবলৈ যায় সেই ঠাইখিনি ভাল হয়নে নহয় কিবা বাহিৰা জীৱ জন্তু চীৱ জন্তু তাত ওলাই নেকি হাতী হাতী চাতি ওলাব পাৰে বাঘ চাথ ওলাব পাৰে ওচৰ পাজৰৰ মানুহক সেইকাৰণে ভালকে সুধি মেলি যাব লাগে আৰু ৰাতি হোৱাৰ আগত সোনকালে পাৰ হৈ সেইখিনি ঠাইৰপৰা পৰাপক্ষত আহিব লাগে আৰু ট্ৰাইবেল মানুহ কিছুমান থাকে সেইবিলাক মানুহৰ ঠাইত গ'লে সাৱধানে যাব লাগে যে দিনে পোহৰে আহি ঘৰত সোমাবহি লাগে কাৰণ কিছু কিছু ঠাইত এইবিলাক বহুত আজিকালি ঘটনা হোৱা দেখা পাইছে সেইকাৰণে মানুহে ট্ৰাইবেল ঠাইলৈ গ'লে পৰাপক্ষত আমাৰ মানুহখিনিয়ে সোনকালে পাৰিলে দিনে পোহৰে অহাটো চাব লাগে আৰু কিছুমান ফেৰীতো যায় নাৱতো যায় ফেৰীত যোৱা মানুহখিনি লাইফ জেকেট আছে নাই ফেৰীখনত চালকজন ভাল হয়নে নাই আৰু ফেৰীখন ৰেজিষ্ট্ৰেশ্যন কৰা আছেনে নাই সেইখিনি কথাও চাব লাগে সেইকাৰণে বহুত দূৰ দূৰ ঠাই ফেৰীত গ'লেও মানুহে সাৱধান হৈ যাব লাগে কাৰণ ফেৰীখন আপোনাক চলোৱা চালকজন আপুনি ইমান বহুত দূৰৰ দূৰৰ ঠাইৰ মানুহ মানুহ মাজুলীলৈ যাবলৈ ফেৰিত যাব লাগে আমাৰ এফালৰ পৰা সেইকাৰণে ফেৰিখনত লাইফ জেকেট আছেনে নাই আৰু চালকজন ভাল হয়নে নহয় সেইখিনি কথা লক্ষ্য কৰি আপোনালোকে যাব লাগে বুলি মই ভাবোঁ আৰু অসমত আহিলে ৰাস্তা পদূলি কথা সেয়া ক'লোৱে বাইকত গ'লেও হেলমেট লগাই যাব লাগে গাড়ীখনত গ'লেও ছিট বেল্ট লগাই যাব লাগে ফেৰিত যোৱা মাত্ৰক আপুনি লাইফ জেকেট আছে নাই সেইটো কথা চাব লাগিব আৰু পাহাৰীয়া ঠাইবিলাকত গ'লে জীৱ জন্তু কিবা ওলাই নেকি বনৰীয়া জীৱ জন্তু সেইটো কথা ওচৰৰ পাজৰৰ মানুহ সুধিব লাগিব পৰাপক্ষত গ'লেও সোনকালে উভতি আহিব লাগে আৰু ট্ৰাইবেল মানুহখিনিৰ ফালে যদি যায়ো কেতিয়াবা চব ঠাইৰে মানুহ ভাল নাথাকে কিছুমান ঠাইত ভাল থাকে কিছুমান ঠাইত বেয়া থাকে মানুহেতো গম নাপায় ন অসমত যোন যোন বাহিৰৰপৰা আহে বা কোনোবা আঁতৰৰ পৰা যায় ওচৰে পাজৰৰ গ'লেওতো গম নাপায় সেইকাৰণে পৰাপক্ষত দিনে পোহৰে আহি ঘৰত সোমাবহি লাগে